অসমৰ শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৱে বিশেষ ভূমিকা পালন কৰা দেখিবলৈ পোৱা যায় যিহেতু অসমীয়া অসমৰ মাতৃভাষা গতিকে অসমৰ প্ৰায় সকলো মানুহেই অসমীয়া ভাষা বুজি পায় আৰু ক'ব জানে গতিকে এনে ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰখনত অসমীয়া ভাষাৰ প্ৰয়োগ সৰ্বাধিক পৰিমাণে ব্যৱহাৰ কৰা হয় যাতে শিক্ষাৰ্থীসকলৰ সহায় হয় কিয়নো অসমৰ প্ৰত্যেকজন ব্যক্তিয়েই ইংৰাজী হিন্দীৰ দৰে ভাষা বুজি নাপায় গতিকে এই শিক্ষাখণ্ডসমূহত ইংৰাজী হিন্দীৰ পৰিৱৰ্তে অসমীয়া ভাষাটো যদি আমি প্ৰয়োগ কৰোঁ তেতিয়া বিদ্যাৰ্থীসকল অধিক উপকৃত হয় আৰু তেওঁলোক কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ কথাবোৰ ভালদৰে বুজি পাব এই শিক্ষাখণ্ডসমূহত অসমীয়া ভাষাই এক বিশেষ ভূমিকা পালন কৰে তথা সৰহসংখ্যক লোক উপকৃতও হয় যাৰ বাবে অসমীয়া ভাষাটোৰ অত্যাধিক প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়